হেল্ল' নমস্কাৰ আপুনি পৰিস্মিতা বাইদেউ কৈছেনে হয় মই সেই প্ৰতিশা কোঁৱৰে কৈছিলোঁ সেই বাইদেউ আপোনালোকে যে সেইদিনাখন যে ফটো মাৰিছিলোঁ যে ফুৰি ফুৰিব গৈছিলোঁ অঁ আমাৰ মানে সেই ৰংঘৰ কাৰেংঘৰ গৈছিলোঁ যে জয়সাগৰ শিৱদৌল হয় হয় গ্ৰুপত গৈছিলোঁ ফটোখিনি হয় হয় আৰু ভিডিঅ' বনাইছিলোঁ এইেখিনি মানে গোটেইখিনি ফটো ভিডিঅ' লাগিছিলে আৰু

হয় হয় হয় হয় হয় হয় হয় বিশেষ নহয় মানে হেৰি ইনষ্টাগ্ৰাম ফেচবুকত দিব লাগিছিলে আৰু সোনকালে আপুনি ফটো এডিট কৰিব জানে নেকি বাৰু অঁ মোৰ তাতে দুখনমান সেই এডিট কৰি দিবচোন ফেচবুকত দিবলে আৰু যে ফটো ভিডিঅ' কৈছিলোঁ যে পইচাটো কিমান হ'ব বাৰু হয় হয় বেছি অকমান হেৰি কমাব বাইদেউ হয় হয় হয় হয় মানে আমি আৰু গুৱাহাটীলে যাম বুলি ভাবিছোঁ আপুনি ফটো মাৰি দিবলে যাব পাৰিব নি আমি যে জানুৱাৰীত যাম বুলি ভাবিছোঁ আপুনি ফ্ৰী আছে হয় অঁ

হয় হয় তাৰমানে আমি জানুৱাৰী বুলি ভাবিছোঁ আৰু তাৰপিছত পাৰিলে তাৰপিছত আৰু সেই জানুৱাৰী দুই তাৰিখ মানত বিয়া এখনো আছে তাৰমানে এই পাৰিবনে হয় হয় তুলনি বিয়া ৰাতি বাৰটামানলৈকে থাকিব লাগিব আৰু আৰু অহা কাইলে তাৰমানে সেই আমাৰ ল'ৰাটোৰ বাৰ্থডেও আছে পাৰিবনে আহিবলে আৰু বিয়াত তাৰমানে সেই ভিডিঅ' বনাব লাগিব অঁ বাৰটালৈকে তাৰমানে ৰাতিপুৱা সাতটামানৰ পৰা মুঠতে হেৰি হ'ব আৰু ৰাতি বাৰটালৈকে এই সেইটো অঁ হয় হয়

অঁ কালি এই ল'ৰাটো বাৰ্থডে কাৰণে তাৰমানে কালি বেলেগ কাবাক হে হেৰি কৰি দিব পাৰিব নি

হয় হয় এইটো নাম্বাৰতে

হয় বাকী ভাল নে আপোনাৰ অঁ ভালেই বাৰু হয় হয় ঠিক আছে হয় ঠিক আছে বাকী ভাল ন